মই যিকোনো ৰেচিপিবোৰ বনাই খুব ভাল পাওঁ ত' আনেও মোৰ ৰেচিপিবোৰ সুব ভাল পায় খায় আৰু মই মোৰ ৰেচিপিবোৰ বেছি ভাগেই থলুৱা কিছুমান বস্তুৱেদি বস্তু ব্যৱহাৰ কৰি বনাওঁ সেইবাবে আনক যেতিয়া মই শিকাওঁ মোৰ ৰেচিপিবোৰ যেতিয়া মই শিকাওঁ সিহঁতক সিহঁতে সেই ৰেচিপিবোৰ সোনকালে আয়ত্ত বা শিকি ল'বলৈ সক্ষম হয় কাৰণ মই মোৰ ৰেচিপিবোৰত যিমান পাৰে থলুৱা সৰু সুৰা বস্তুবোৰেদি বস্তুবোৰ ব্যৱহাৰ কৰি মই বনাওঁ আৰু কেতিয়াবা যদি মই মোৰ ৰেচিপিবোৰ ক'ৰবাত মানে প্ৰেৰণ কৰিবলগা হয় বা দিবলগা হয় সিহঁতেও মোৰ ৰেচিপিবোৰ বা মই বনোৱা খাদ্যবোৰ খাই খুব আনন্দ পায় খুব ভাল পায় সেইবাবে সিহঁতে মোক কয় যে আপোনাৰ খাদ্যবোৰ ইমান ভাল লাগে বা আপোনাৰ বনোৱা খাদ্যবোৰ বহুত ভাল লাগে সেইটো কাৰণে আপুনি পাৰিলে আমাক শিকাই দিব পাৰে আৰু সিহঁতে সহজে খুব সহজে শিকি ল'ব পাৰে কাৰণ মই যিমান পাৰে ঘৰতে পোৱা যিবোৰ ঘৰত বা আমাৰ বাৰীয়ে বাৰীত পোৱা বা ওচৰতে বজাৰত বিচাৰি পোৱা তেনেবোৰ বস্তু মই ব্যৱহাৰ কৰোঁ যাতে শিকিবলৈও সহজ হয় আৰু লগতে আমি যাতে বনাওঁতে সমস্যাৰ সন্মুখীনো নহওঁ কাৰণ কিছুমান এনেকুৱা খাদ্য আছে যিবোৰ খাদ্যৰ বস্তুবোৰ আমি বিচাৰিয়ে নাপাওঁ তেনেকুৱা হ'লেতো সেইটো খাদ্য বনোৱাৰ কোনো সফল সফলতাই ন'হম আমি সেইটো খাদ্য বনাবলৈ ত' সেইটো কাৰণে আমি যিমান পাৰে মানে থলুৱা বস্তুবোৰেই মই ব্যৱহাৰ কৰোঁ যাতে সহজে মানুহবোৰে শিকিব পাৰে আৰু সহজে বনাই খাব পাৰে